আমি কুকুৰা আনিলে মানে ভাল জাতৰ আনিব লাগিব তাক চাব লাগিব কুকুৰাজনী হাগিছে নেকি কিনিব ল'লে মানে বেলে নাই হগা সেইজনীয়ে আনিব লাগিব আনি কিনে ভালকৈ ৰাখিব লাগিব আকৌ সেয়া তেনে ডক্তৰৰ ওচৰলৈ গৈ কিনে তাক যদি হাগিছে যতন কৰি দৰৱ আনিব লাগিব বেজী দিয়াব লাগিব আকৌ কণী পাবণ কণী দানা কৰি কিনে খোৱাব লাগিব খোৱাই কিনে আকৌ হাঁহ আনিলে হাঁহকো তেনেকৈ কৰিব লাগিব বেলেগ যাতে থ'ব লাগিব বেলেগ বেলেগ থ'ব লাগিব কণী পাৰিলে বেলেগ কোমল জেগাত থ'ব লাগিব আকৌ দানা চানা আনি খোৱাবহি লাগিব তেনেকৈ ৰাখিব লাগিব গৰু ছাগলী তেনেকৈ আনি কিনে গৰু আনিলে মানে আনিলে তেনেকৈ চাই মেলি আনি কিনে আকৌ দানা কিনিব লাগিব চব কৰি মেলি কিনে দানা আনিব লাগিব কিনিব লাগিব ৰছী আনিব লাগিব বান্ধিব লাগিব গোহালি বনাব লাগিব টিং কিনিব লাগিব কিমানখিনি কৰিব লাগিব আকৌ গৰু ছাগলীৰ কাৰণেও তেনেকুৱা একেই ছাগলী আনিলেও তেনেকৈ ভাল জাতৰ ছাগলী বিচাৰি আনিলে মানে কিনিব লাগিব তেনেকৈ ৰছী আনিব লাগিব বান্ধিব লাগিব তাত দানা খোৱাব লাগিব পোৱালি দিলে মানে আকৌ বেলেগে যতন কৰি ৰাখিব লাগিব থ'ব লাগিব গঁৰাল বেলেগ বেলেগকৈ বনাব লাগিব থ'ব লাগিব গ ছাগলী গঁৰাল বেলেগে গৰু গোহালি আকৌ গৰু ধুনীয়াকৈ আপডাল কৰিলে পোৱালি দিলে মানে আকৌ গাখীৰ খাব পাব গাখীৰ আনি গাখীৰ চাখীৰ খিৰাই আকৌ পোৱালিটোক আপডাল কৰিব লাগিব বহুত কথা আছে গৰু ছাগলীৰ কথা হাঁহ কুকুৰ তেনেকৈ কৰি ৰাখিলে মানে আমাৰ যতন থ'লে মই কৰিব পাৰিম নহ'লে আমি একো কৰিব নোৱাৰিম তেনেকুৱা কথা কৰি কিনে আমি বহুত ক'ব লাগিব বহুত কৰিব লাগিব বহুত কষ্ট কৰিহে হ'ব অকল যে আমি পাইছোঁ খুৱাইছোঁ বুলি ক'লে নহ'ব ৰ' তেনেকৈ আমি পাইছোঁ আজি গৰুটো কি হৈছে তাকো চাব লাগিব কেনেকেনো কেনেকৈ বান্ধিছে কেনেকৈ কি কৰিছে কেনেকৈ ৰাখিছোঁ তাক দানা মানুহ খেৰ কিনি আনিব লাগিব খেৰ দানা কিনি আনিব লাগিব দানা কিনি আনি কিনে আৰু তুঁহ গুৰি চুগুৰি কিনি আনি তাক খোৱাইহে যতন কৰি গৰুজনী শকত সুস্থ পস্থ হ'লেহে পোৱালিটো ডাঙৰ দীঘল হ'ব গাখীৰ খাবলে পাই সেই ছাগলী তেনেকুৱাই কথা তেনেকৈ কৰি মেলি খোৱাই আকৌ ব তেনেকৈ চাব লাগিব মা বহুত ডা বেজী দিব লাগিব গৰুকো বেজী দিব লাগিব ছাগলীকো বেজী দিব লাগিব হাঁহকো দিব লাগিব কুকুৰাকো দিব লাগিব ঘৰটো ডাঙৰকৈ বনাই কৰি ৰাখি থৈহে মানুহজনী অনবৰত মানে লাগি থাকিব লাগিব তেতিয়াহে ধুনীয়া হস্তপস্ত হ'ব পোৱালিও ধুনীয়া হ'ব কুকুৰা পোৱালিও তেনেকৈ ধুনীয়া হ'ব হাঁহৰ পোৱালি ধুনীয়া হ'ব যদি নাৰাখিলে নকৰিলে কোনো ধুনীয়া হ'বনো সেইটো কাৰণে আমি সদায় সেইবোৰ কথাকে কৈ থাকোঁ যে এইবোৰ বস্তু মানুহ যোগাযোগ কৰিলে মানে চব মতে চাব লাগিব সেয়াকে কৈ মই সিমানখিনি কয়ে থাকিছোঁ কৈ আছোঁ সেইবোৰ কথাই কৈ আছোঁ এতিয়ালৈকে কেনেকৈ কি কৰিব লাগিব কেনেকৈ কি মানে ল কৈছোঁ আমাৰ বহুত কথা আছে ঘৰ দুৱাৰ বনাই কিনে এতিয়া গ গোহালি বনাই গঁৰাল বনাই হাঁহ কুকুৰা মানুহো থ'ব লাগে সেয়াত কিমান ৰাখি কৰি কিমান তেতিয়াহে ধুনীয়াকৈ বস্তুটো হ'ব নহ'লে আমাৰ বস্তু নহ'ব সেইটো কাৰণে ক খোৱা মেলা চাব লাগিব মেলিব লাগিব ডক্তৰক দেখুৱালে হ'ব যিমানে কৰিলে মেলিলেও আমি ডক্তৰক দেখুৱাব লাগিবই হাঁহ কুকুৰা ছাগলী গৰু নেদখুৱালৈকে আমাক কেতিয়া কি বেজী দিয়ে আমি নো নাজানো তেতিয়া ডক্তৰহে ক'ব আমাক বোলে এনেকৈ বেজী দিব লাগে গৰুটোক তেতিয়া সফল হ'ব কি খোৱাইছে গৰুক সুধিব কি নখুৱাইছে ডক্টৰে সুধিবহি পোৱালিটোক কি দিছে খাবলৈ মাকক কি দিছে খোৱাবলৈ এই ছাগলীকো কি খাবলৈ দিছে নিদিছে এনেই ছাগলী পুহিলেতো নহ'ব বহুত কথা আছে সেইটো কথা ছাগলী গৰু বহুত হাঁহ কুকুৰা সেইবোৰ কথাই কৈ আছে সেয়েকে কৈ কৈ আছোঁ আমি তাকে চিন্তা কৰি কৰি এইবোৰ কথা আমি বহুত কথা ক'ব লাগে আমি এতিয়া হয়

কুকুৰ একেই আমাৰ এতিয়া কুকুৰ এজনী আমাৰ কুকুৰ পুহিলেও তেনেকুৱাই জন্তুৰ বস্তুটো কৈ গৈছোঁ আৰু কুকুৰ যে তেনেকুৱাই কথা কুকুৰ পুহিলেও আমাৰ কুকুৰটো যে এৰি দিব নালাগে তাক বান্ধি কৰি থ'ব লাগে ধুনীয়াকৈ একদম আপডাল কৰি থ'লে কুকুৰ বৰ ধুনীয়া কুকুৰ হৈ যায় সেইটো ভাল কুকুৰ হয় সি একদম মানুহক চব মানুহৰ কথা শুনে কুকুৰটোৱে কথা ক'বলৈহে নাজানে কিন্তু কুকুৰে ধুনীয়া কথাটো শুনে দেই নাযাবি ক'লে নাযায় আহ বুলি ক'লে আহিব সিহঁতে চব জানে মুখেৰেহে কথা ক'ব নোৱাৰে চকুকেইটাও জানে কানেৰেও শুনে এতিয়া মানে জ্ঞান ভাৱটো পূৰা আছে কুকু একেই জন্তু বোলা বস্তুটো চবৰে আছে দেই খোৱা বোৱা বস্তুবোৰ সিহঁতক ভালকৈ আপডালকৈ দি থাকিলে সিহঁতে কুকুৰো বৰ ভাল কামটো কৈয়ে থাকে কৈয়ে থাকে কুকুৰৰেও কয় খোৱা বোৱা কুকুৰক বেলেগে দিব লাগে বেলেগে থ'ব লাগে জন্তুক আমি কুকুৰ পোহা মানুহ জানো বহুত ভালকৈ থ'ব লাগে কুকুৰ কুকুৰ ভক্ত ভ কুকুৰে একদম ডাঙৰ কুকুৰ বহুত তাৰমানে সিহঁতৰ মানে একদম আশীৰ্বাদ কুকুৰে মানুহে মানুহে হেৰি কৰে কুকুৰক কিন্তু আপডাল কৰিব লাগে মানুহে নিয়মত কুকুৰক আমি দ পাতি খোৱাব লাগিব কুকুৰকো চাব লাগিব চাই মেলি

কুকুৰকো খোৱাই মেলি দি আমি ইমানতে ইমান কৈছোঁ আৰু কি ক'ব লাগে এইটো কি কৰিছিল এইটো কি কৰি কুকুৰ কথা ক'লে কৈছো জন্তু